হয় হয় নিশ্চয় স্কুলত পঢ়ি থকা অৱস্থাৰপৰাই মই গীত গাইছিলোঁ প্ৰথমে মই এই স্কুলতেই গীত গাবলৈ আৰম্ভ কৰিছিলোঁ স্কুলৰ যেতিয়া শিক্ষক দিৱস অনুষ্ঠিত হৈছিলে সেই শিক্ষক দিৱসতেই প্ৰথমে মই এটা গীত পৰিৱেশন কৰিছিলোঁ আৰু যিটো গীত গাবৰ বাবে মোক মায়ে উৎসাহ প্ৰদান কৰিছিলে লগতে মায়ে মোক গীতটো গাবলৈ শিকাই দিছিলে মই এটা মই সেই শিক্ষক দিৱসত এটা জ্যোতি সংগীত পৰিৱেশন কৰিছিলোঁ মোৰ আজিও মনত আছে মোৰেই জীৱনৰে সখা কৃষ্ণ সেই গীতটো পৰিৱেশন কৰিছিলোঁ গতিকে মই সেই সময়ত যিকোনো বিদ্যালয়ৰ যিকোনো অনুষ্ঠানতে সাংস্কৃতিক অনুষ্ঠানেই হওক বা অন্যান্য দিৱসবিলাকতেই হওক সদায় মই এটা গীত পৰিৱেশন কৰিছিলোঁ মোৰ সেই কথা এতিয়াও মনত আছে